ওজন বঢ়াবলৈ চেষ্টা কৰিবৰ বাবে আমাৰ গাৱঁত জনপ্ৰিয় কিছুমান ঘৰুৱা প্ৰতিকাৰৰ ব্যৱস্থা হ'ল পৰ্য্যাপ্ত পৰিমাণৰ পৌষ্টিক আহাৰ গ্ৰহণ কৰা নিয়মীয়া শৰীৰ চৰ্চা কৰা পৰ্য্যাপ্ত পৰিমাণৰ টোপনি মৰা আৰু শাৰীৰিক পৰিশ্ৰম কৰা ইত্যাদি পৌষ্টিক আহাৰ গ্ৰহণ কৰাৰ ভিতৰত মাছ মাংস ভাত ৰুটি আদি দেখা পোৱা যায় তাৰ ওপৰিও বিভিন্ন ধৰণৰ ফল মূল যেনে ভীম কল আপেল ডালিম আদি খোৱা পৰিলক্ষিত হয় তাৰ ওপৰিও যদি কিবা কাৰণত এইবোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰিও যদি শৰীৰৰ ওজন বঢ়াত বিফল হয় তেতিয়া কিছুমান ডক্টৰৰ পৰামৰ্শ লোৱা দেখা পোৱা যায়